ডিছ ক'ল ইজ নাও বিয়িং ৰেকৰ্ডেড হেল্ল' অ' জেঠাই অঁ এয়া কথা এটা আছিলে হেৰি আমি যে ভাবিছোঁ মই মানে এয়া আমাৰ ওচৰতে হেৰি পাৰ্ক এখন আছে দেবাংগী পাৰ্ক অঁ তালৈ যাব পাৰিবানে একেলগে যোৱাটো ভাবিছিলোঁ টাইমটো এতিয়া মই ভাবি থোৱা মতে ধৰ আমি সন্ধিয়া সময়তে যোৱাটো ভাল হ'ব ন অঁ মই মই অঁ মই চাৰে তিনিটাৰ পৰা ছটালৈকে ধৰি থৈছোঁ কাৰণ বেলিটো থাকেই অঁ মই চাৰে তিনিটাৰ পৰা ছটালৈকে ধৰি থৈছোঁ তুমি এতিয়া কোৱাচোন তুমি কি হয় অঁ পাৰিবা ন অঁ উভতিবলৈ ভাল হয় অঁ হয় এ হেৰি তাত এনে আমি এনেকে হেৰি ঘূৰিম আৰু অকণমান দেই তেনেকে আৰু হেৰি কৰিম কি বুলি কয় তাত এনেকে হেৰি লৈ নাযাওঁ ঘৰৰ পৰা কিবা খাবলৈ হেৰি কি কৰিম তাৰ পৰাই কিবা এনেকে তাত অঁ হোটেলত সোমাম অঁ পাৰ্কৰ ওচৰতে হোটেল এখনো আছে কাপোৰো কিনিব পাৰিম তাত ধুনীয়া কাপোৰৰ দোকান এখনো আছে অঁ বহুত ধুনীয়া অঁ হ'ব দিয়া অঁ অঁ আমি যাম দেই

অঁ সেইটো টাইমতে ওলাম হ'ব দিয়া